হোষ্টেলৰ জীৱন সকলো ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত এনে সময় আহেই য'ত তেওঁলোকে নিজৰ ঘৰৰপৰা দূৰ হৈ হোষ্টেলত থাকবা লগা হয় এই হোষ্টেলত থকা সময়খিনি সেই ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত এক অতি গুৰুত্বপূৰ্ণ সময় এই হোষ্টেলত থকা সময়ত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ নতুন নতুন কথা জানিব পায় আৰু নানানটা কাম কৰিব শিকে উদাহৰণস্বৰূপে মই মোৰ নিজৰ হোষ্টেলৰ কথা আপোনাৰ লগত ক'ব ক'ব আপোনাৰ লগত ক'ব বিচাৰিছোঁ ক্লাছ টেনৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত মই গুৱাহাটীত যাবলৈ সিদ্ধান্ত লৈছিলোঁ য'ত মই লালেঞ্চ কোচিঙত পঢ়িবলৈ ঠিক কৰা হৈছিল মোৰ যে ইলেভেন টুৱেলভ মই তাত লালেঞ্চ ক'চিঙত পঢ়িম ছ' সেইকাৰণে তাত ৰেচিডেন্সিয়েল কেম্পাছত গ'লোঁ য'ত হোষ্টেলত থাকিবলগীয়া হৈছিল পোনপ্ৰথমে ঘৰৰপৰা যাওঁতেতো ইমান যে বেয়া লাগছিল যে কেনেকৈ থাকিম কি কৰিম কেনেকুৱা বা লগ পাওঁ তাত খাৱা লোৱা থাকা চব চিন্তাই মন চন একদম বেয়া কৰি দিছিল সাহস কৰি গ'লোঁ হোষ্টেলত হোষ্টেলত গৈ কিনে এডমিশ্যন লৈ হোষ্টেলত প্ৰথম দিন হোষ্টেলত অকলে অকলে থাকিলোঁ প্ৰথম দিনটো ইমান যে বেয়া লাগছিল আৰু এনেকুৱা লাগিছিল যেন জীৱনত সকলো শেষ হৈ গৈছে একো নাই ঘৰৰ মনত পৰিছিল বিৰাট ঘৰত মনত পৰিছিল আৰু তাত প্ৰথম দিন হোষ্টেলত কোনো লগ বান্ধ লগ বন্ধুও নাছিল সেইকাৰণে আৰু বেছি বেয়া লাগিছিল লাহে লাহে লগ বন্ধু বনালোঁ তাতেই হোষ্টেলতেই আৰু লাহে লাহে ঘৰৰ মনত অলপ কমকৈ পৰিবলৈ ধৰিল হোষ্টেলত বহুত ধৰণৰ কথা শিকিব পাইছিলোঁ জানিব পাৰিছিলোঁ আৰু তাৰ প্ৰথম প্ৰথম একদম প্ৰথম কামটো হৈছিল যে হোষ্টেলৰ খানা হোষ্টেলৰ খানা ইমান যেই ভাল লাগা নাছিলে আৰু বাধ্যত পৰি খাবলগীয়া হৈছিল সেইয়া আজিও মনত পৰে হোষ্টেলত থকাতে সদায় মাৰ মনত মাৰ হাতৰ খানাৰ বা মায়ে বনোৱা বিভিন্ন ধৰণৰ সদেষ্ট খানাৰ কথা মনত পৰিছিল কিয়নো তাতে বহুত ল'ৰা বহুত বহুত ল'ৰাৰ কাৰণে একেলগে খানা বনোৱাৰ কাৰণে চাগে সোৱাদ কম হৈছিলে খোৱাৰ হোষ্টেলৰ মেনেজমেণ্ট ইমান ঠিক নোহোৱাৰ কাৰণেও চাগে হোষ্টেলৰ খানা ইমান ভাল নাছিলে লাহে লাহে সেই খানা খায়ে লাহে লাহে সেই খানা খায়ে নিজৰ জীৱন জীয়াই আছিলোঁ আৰু একো উপায় নাছিল যদিও মাজে মাজে বাহিৰৰ হোটেলৰ খানাও খাব লগাত পৰিছিল কিয়নো হোষ্টেলৰ খানাটো জানেই চবেই কেনেকুৱা হয় সেইকাৰণে তাৰপিছত ইমান যে সৰু ৰুম আছিল হোষ্টেলত বাপৰে বাপ কেতিয়াবা এনেকুৱা লাগিছিল যেন কোনোবা কোনোবাই বাকচৰ ভিতৰত বন্ধ কৰি থৈ দিছে আমাক ইমান গৰম গৰমদিনতটো একে থাকিবই পৰা নাযায় লাহে লাহে হোষ্টেলৰ জীৱনটো ভাল লাগিব লাগিল বহুতো লগ বনালোঁ লগৰ লগত দুষ্টামী কৰা একেলগে গ্ৰুপ ষ্টাডি কৰা বা একেলগে পাৰ্টি কৰা বিভিন্ন ধৰণৰ কাম আমি কৰিবলৈ ল'লোঁ ইয়াৰ পাছত হোষ্টেলৰ ছিনিয়াৰছ হোষ্টেলৰ ছিনিয়াৰছসকলৰ দেখিছোঁ বহুবাৰ আমাৰ ৰেগিঙো কৰিলে যেনেকৈ মোক খানা আনিব দিয়ে তেওঁলোকৰ ৰাতিৰ খানাটো তেওঁলোকৰ কাঁহি লৈ ঠালি লৈ যাই কেনে মেছৰপৰা খানাটো লৈ আহি তেওঁলোকক ৰুমত থৈ দিয়া বা তেওঁলোকৰ গা মালিচ কৰি দিয়া বা তেওঁলোকৰ জোতা পলিচ কৰি দিয়া এনেকুৱা বিভিন্ন ধৰণৰ কাম তেওঁলোকে আমাৰদ্বাৰা কৰাইছিলে কেতিয়াও তেওঁলোকে হাত নুঠালে আমাৰ ওপৰত বা এনেকুৱা ধৰণৰ একো অত্যাচাৰ নকৰিলে কিন্তু তেওঁলোকে আমাৰপৰা কাম কৰাইছিলে তাৰোপৰি তেওঁলোকে পঢ়া শুনাত আমাৰ সহায়ো কৰিছিলে তেওঁলোকে আমাক গাইডেঞ্চ দিছিলে কেনেকৈ কি হ'ব পাৰে পিছলৈ কি কি ভুল তেওঁলোকে কৰিছে আৰু আমি যিবোৰ কৰিব নালাগে বা বিভিন্ন ধৰণৰ কামত তেওঁলোকে আমাক সহায়ো কৰিছিল তেনেকৈ লাহে লাহে হোষ্টেলত থাকি থাকি হোষ্টেলখন দ্বিতীয় ঘৰ হৈ পৰিল মোৰ হোষ্টেলত থাকি যেন ভালেই লাগিব লাগিল লাভ পিছলৈ ঘৰৰ কমকৈ মনত পৰি ধৰিলে হোষ্টেলত থাকি এক সুখ আনন্দ আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ হোষ্টেলত থকা জীৱনত জীৱনে আমাক বহুত কথা শিকালেও ভাল ভাল বহুত কথা শিকালে যেনেকে মোৰ জীৱনত হষ্টেলত থকাৰ পূৰ্বে ডিচিপ্লিন বহুত কম আছিলে কিন্তু হষ্টেলত থকাৰ লগে লগে মই ডিচিপ্লিন বস্তুটো শিকিলোঁ ঘৰত থকা সময়ত কেতিয়া উঠিম কেতিয়া শুম কেতিয়া খাম কেতিয়া কি কৰিম কেতিয়া পঢ়িম সেই বস্তুবোৰৰ একো টাইম টেবুল নাছিলে কিন্তু হোষ্টেলত যোৱাৰ পিছত সেই সকলো বস্তু যেন সদায় একে টাইমত হ'বলৈ ধৰিলে আৰু মই সেইটো বৰ এনজয় কৰিবলৈ ধৰিলোঁ লাহে লাহে লাইফষ্টাইলটো চেঞ্জ হ'লে আৰু হোষ্টেলৰ মতে চলি চলি জীৱনত বহুতো ডিচিপ্লিন হ'লে জীৱনটো অকণমান উন্নত হয় সেই হেবিটছবোৰ এতিয়াও মোৰ লগত আছে আৰু মোৰ বিশ্বাস যে আগৰ দিনলৈকেও থাকিব হোষ্টেলত থকা দিনকেইটা আকৌ এবাৰ জীয়াবলৈ খুবেই ইচ্ছা কৰোঁ মই কিয়নো তাত বহুত সুখ দুখৰ মাজত সদায় একলগ হৈ আমি আগবাঢ়ি গৈছিলোঁ অসমৰ বিভিন্ন ঠাইৰপৰা বহুত লগ আহিছিল তাত য'ত আমি একলগ হৈ

কালচাৰ বা কথা বা বিভিন্ন ধৰণৰ সাংস্কৃতিক বস্তুৰ কথা বিভিন্ন ধৰণৰ নাজানা কথা আমি শ্বেয়াৰ কৰিছিলোঁ এক দুজন এক একো একোজনৰ মাজত আৰু তেনেকৈ এক হোষ্টেলত নতুন পৰিৱেশ এটা সৃষ্টি পাইছিলহি গতিকে এই হোষ্টেলৰ জীৱনটো মই ভাবোঁ যে সকলো ছাত্ৰ ছাত্ৰীৰ জীৱনত এবাৰ হ'লেও ইণ্ট্ৰডিউচ কৰাটো ভাল কিয়নো তেওঁলোকে জীৱনত বহুতো নেদেখা বস্তু বহুতো নকৰা বস্তু বা বহুতো নাজানা বস্তু জানিব পাৰে তাৰোপৰি সেই হোষ্টেলৰ জীৱন জীৱনত কৰা কামবোৰে বা হোষ্টেলত থকা থাকি যি ডিচিপ্লিন শিকে সেই সকলো বস্তুৰ মিশ্ৰণে তেওঁলোকক এক পূৰ্ণ মানৱ হিচাপে গঢ়ি তোলাত সহায় কৰিব গতিকে হোষ্টেল লাইফটো ছাত্ৰ ছাত্ৰীৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ সময়

এই সময়ছোৱাত তেওঁলোকে নিজৰ বেষ্ট দি হোষ্টেলত থকা আৰু বিভিন্ন ধৰণৰ কাম কাৰ্য শিকা আৰু পিছৰ জীৱনত লাগতিয়াল নানা ধৰণৰ কাম শিকাটো উচিত